যদিহে মোক এমাহৰ বাবে মোক অসমৰ ভিতৰতে এখন ঠাইলৈ যাবলৈ কোৱা হয় তেনেহ'লে মই শিৱসাগৰলৈ যাবলে ভাল পাম শিৱসাগৰত অতি ঐতিহ্যপূৰ্ণ ঠাই শিৱসাগৰত বহুতো ঐতিহ্যপূৰ্ণ মঠ মন্দিৰ লগতে আহোমসকলৰ দ্বাৰা নিৰ্মিত বিভিন্ন ধৰণৰ ৰংঘৰ কাৰেংঘৰ আদি ঠাইসমূহ আছে যাৰ যাৰ দ্বাৰা আহোমসকলৰ ইতিহাসৰ বিষয়ে আমি বহু কথা জ্ঞান পাব পাৰিম আহোমসকলে আমাৰ অসমৰ চৰাইদেউত পোনপ্ৰথমে ৰাজধানী স্থাপন কৰিছিল আহোমসকলৰ বিভিন্ন ৰজাসকলে বিভিন্ন ধৰণৰ ঐতিহ্যথল নিৰ্মাণ কৰিছিল তেওঁলোকে বিভিন্ন ধৰণৰ পুখুৰী নিৰ্মাণ কৰিছিল যেনে জয়সাগৰ পুখুৰী শিৱসাগৰ পুখুৰী শিৱসাগৰত থকা বিভিন্ন ধৰণৰ মঠ মন্দিৰ হৈছে শিৱদৌল জয়দৌল আদি তাৰ লগতে শিৱসাগৰ শিৱসাগৰতে জয়মতীক শাস্তি দিয়া জেৰেঙা পথাৰ আছে তাত থকা ৰংঘৰ বহি ৰজাসকলে বিভিন্ন ধৰণৰ খেল উপভোগ কৰিছিল শিৱসাগৰত আহোমসকলৰ মৈদামসমূহ পোৱা যায় শিৱসাগৰত পোৱা সকলোবোৰ বস্তুৱে অতি মনোমোহীয়া শিৱসাগৰ এইবাবে মোৰ অতি প্ৰিয় ঠাই